আমাৰ ইয়াত গৰম ইমানে অতিপাত গৰম হৈছে নহয় মানে গৰমত বাহিৰলৈ উলিয়াবও ওলাব নোৱাৰি মানে ইমানে মানে তাপমানটো বাঢ়িছে আৰু ল'ৰা ছোৱালীবোৰ স্কুল নিবলৈ দিগদাৰ হয় মানে গৰমত থাকিব নোৱাৰি টিনৰ তাপটোতো আৰু বহুত বেছি আগতে খেৰৰ আছিল তেতিয়া বেলেগ কথা এতিয়া আৰু টিনৰ তাপত থাকিবই নোৱাৰি বতাহে নামাৰে ভাল মানে জলবায়ুটো ইমানেই বেয়া হৈছে মানে আৰু গৰমত মানুহৰ অণ্ঠ কণ্ঠ শুকাই গৈছে আৰু বৰষুণ পৰিব বুলি মানুহবোৰে বাট চাই থাকিলে বৰষুণ নাই অতিমাত্ৰা তাপহে মানে পৰিমাণটো বেছি বাঢ়ি গৈছে এই গৰমত মানে ল'ৰা ছোৱালীবোৰ স্কুলত থাকিবলৈ মন নকৰে বিশেষকৈ বহুত কষ্ট হয় সিহঁতৰ কাৰণ ডাঙৰ মানুহেই ইমান গৰমত থাকিব নোৱাৰে তাৰ বাহিৰেও বতাহ গছ গছনিৰ বতাহ মাৰিলেও বেলেগ কথা বতাহতো নামাৰেই আৰু পানী পিয়াহো লাগে পানী পিয়াহো নমৰে আৰু বিশেষকৈ এই গৰমত আমি সচৰাচৰ নেমু পানী খাব লাগে নেমু স্বাস্থ্যৰ কাৰণেও বহুত ভাল তাৰ বাহিৰেও আৰু আমি ফলৰ ৰসবোৰ খালে খাব লাগে আমাৰ দেহৰ কাৰণে ভাল আমি সেই ৰস খালে মানে বহুত স্বাস্থ্যও ভাল হয়